অ কলিতানী বাইদেউ এই আছোঁ পাই এই হেৰি নহয় আপুনি এই কথাটো গম পালে নাই অ এই বৰুৱা ঘৰৰ যে ল'ৰাকেইটাই যে সদায় দেখিছেনে ৰাতি ৰাতি সম্পত্তিৰ কাৰণে কেনেকৈ কাজিয়া লাগিছে তাকে কিন্তু কথাটো বেয়া হৈছে সদায় সদায় এনেকৈ লাগি থকাতকৈ বাপেক মাককেইটাই ভাল চিন্তা কৰি পেনি তিনিটাকে তিনিভাগ কৰি দিয়াহেতেনে ভাল আছিলে পাই তাকে এতিয়া মানে কি তাকে এতিয়া মানে কি নহয় বাপেক মাকে সেইটো মানে কি এই এইবোৰ হেৰি বাপেক মাক থাকোঁতে আৰু যদি ভালকৈ হেৰি কৰি থৈ যায় আৰু তেতিয়া ভাল আছিলে আৰু কাৰণ নহ'লে ভৱিষ্যতে আৰু আকৌ ডাঙৰ কিবা এটা অঘটন হোৱাতকৈ তাকে এতিয়া ওচৰ চুবুৰীয়া বুলি ক'বলৈ যাবলৈও বেয়া হ'ল এতিয়া এনেকুৱা কথাবোৰত এনেই বাৰু বেলেগ কিবা হোৱাহেতেন ক'বলৈ মেলিবলৈ বাৰু এই মাটি বাৰী সম্পত্তি লৈ এইবোৰ ব্যক্তিগত হেৰিত সোমাবলৈ বেয়া নহয় তাতে ওচৰতে পঢ়া ল'ৰা ছোৱালীবোৰো আছে তাহাঁতৰো দিগদাৰ হৈছে তাহাঁতিনো কি শিক্ষা ল'ব তেনেকৈ

হ'ব হ'ব ঠিক আছে অ হ'ব দিয়ক অ